আজিকালি নতুন প্ৰজন্মৰ মাজত ধৰ্মৰ প্ৰতি আগ্ৰহ মুঠেই নেদেখা নিচিনাই হৈছে যিহেতু মোবাইলৰ যোগ হ'ল বুলি সকলোৱে কয় মোবাইল যেতিয়া হ'ল সকলোৱে মোবাইলত ব্যস্ত কিন্তু তাৰ মাজতো যাৰ ধৰ্মৰ প্ৰতি আগ্ৰহ আছে তেওঁলোকৰ ইমান নাইকিয়া নহয় বাৰু তথাপি যিমান হ'ব লাগিছিল সিমান নহয় এতিয়া আমি নতুন প্ৰজন্মক ধৰ্মৰ কথা ক'বলৈ গ'লে তেওঁলোকে সেয়া শুনিবৰ বাবে সময় নথকা নিচিনা যিহেতু মোবাইল হ'ল সি আজৰি পোৱা সময়কণত মোবাইল তেওঁলোকে ব্যৱহাৰ কৰে সেয়েহে ধৰ্ম প্ৰতি তেওঁলোকৰ ইমান ৰাপ নাইকিয়া হৈছে আৰু আগৰ ধৰ্ম আগৰ ধৰ্ম যিসকলে কৰে পালন কৰে তেখেতসকলে নিজৰ যিটো নীতি সেই নীতি সম্পূৰ্ণভাৱে পালন কৰে আজিকালি সম্পূৰ্ণ ধৰ্মৰ নীতি পালন কৰিবলৈ সকলোৱে কয় এৰাধৰাৰ মাজেদিহে কৰিবপৰা হয় যিহেতু আগৰ মানুহ বাহিৰলৈ নাযায় বাহিৰত নাখায় কোনোবাই দিলে নাখায় এনেকুৱাবিলাক আছিল কিন্তু আজিকালি সকলো চাকৰিমুখী হ'ল তেওঁলোক যেতিয়া পৰিয়ালত দুজন বৃদ্ধ বৃদ্ধা থাকে তেওঁলোকৰ পুত্ৰ বোৱাৰী চাকৰি কৰিবৰ বাবে ওলাই যাব লগা হয় তেতিয়া অন্য কোনোবা এজনে তেওঁলোকক খোৱা বোৱাৰ যোগাৰ কৰি দিব লগা হয় কিন্তু আগৰ ধৰ্মত তেওঁলোকে এনেদৰে মানিছিল যি গৰাকীয়ে দিব তেওঁ সম্পূৰ্ণ নীতি থাকিব লাগিব সেইগৰাকীয়ে দিলেহে খোৱা বোৱা কৰে গতিকে আগৰ লগত এতিয়া সম্পূৰ্ণ বেলেগ হ'ল এতিয়া হোটেলে বজাৰেও খোৱা হ'ল আগৰ কিন্তু তেনেকুৱা নাছিল বাহিৰলৈ ওলাই গ'লে বাহিৰত খোৱা বোৱা নকৰে আহি ঘৰতহে কৰে আৰু আগৰ দৰে চলি চলি থাকিবৰ বাবে ভাবিলেও ভাবিব খুজিলেও নোৱাৰে কাৰণ ঘৰত যেতিয়া বুঢ়া বুঢ়ী মানুহ থাকে তেওঁলোকে নিজে কৰিব নোৱাৰে ঘৰতো বেলেগ মানুহ নাথাকে আৰু সেই নথকাৰ ফলস্বৰূপে বেলেগ এজন এগৰাকী মহিলা বা পুৰুষেই আহি তেওঁলোকক খোৱা বোৱা যোগাৰ ধৰিবলগীয়া হয় সেয়েহে আগতকৈ ধৰ্মৰ অলপ ব্যতিক্ৰম ঘটিছে নিয়মৰ অকণমান ব্যতিক্ৰম ঘটিছে নতুন প্ৰজন্মৰ আজিকালি দেখোঁ মোবাইলটো লৈ তেওঁলোকে আজৰি সময়ত বহে কিন্তু আগৰ তেনেকুৱা নাছিল আজৰি সময়ত ঘৰৰ বুঢ়া বুঢ়ীসকলে তেওঁলোকক ধৰ্মৰ কথা কয় প্ৰাৰ্থনা গাবলৈ শিকায় এনেবিলাক কামত ব্যস্ত ৰাখে আজিকালি কিন্তু সেয়া অকণমান পৰিৱৰ্তন দেখিছোঁ তথাপি ইয়াৰ মাজতো যিসকলৰ আগ্ৰহ আছে তেওঁলোকে অকণমান হ'লেও মনোনিবেশ দিয়ে আগৰ নীতিৰ লগত এতিয়া নীতি অকণমান বেলেগ হ'ব লগা হৈছে যিহেতু যুগৰ পৰিৱৰ্তন বুলি কয় সেয়েহে ধৰ্মৰো পৰিৱৰ্তন ঘটা নাই বুলি ক'ব নোৱাৰি